সময়ৰ লগে লগে এতিয়া গোঁঠা বা চিলাই কৰাৰ দক্ষতাটো ও কেনেকৈ বিকশিত হৈছে বুলি ক'বলৈ গ'লে এতিয়া মই ব্লাউজ বা এনেকুৱা চাদৰ মেখেলা কিবাকিবি দহি গোঁঠা সেইবিলাক কাম মই নিজেই কৰোঁ আগতে এতিয়া প্ৰথম যেতিয়া মই চিলাই কাম কৰিছিলোঁ ব্লাউজটোকেই এতিয়া মই যেতিয়া প্ৰথম চিলাবলৈ লৈছিলোঁ তেতিয়া মোৰ চিলাই ইমান ভাল হোৱা নাছিলে বা কাটিংটো ইমান ভাল হোৱা নাছিলে কিন্তু সেই একেটা কামকেই যেতিয়া মই মই একেৰাহে ইটোৰ পাছত সিটো তেনেকৈ কৰি কেইবাটাও ব্লাউজ কাটি কাটি এতিয়া এতিয়া মোৰ এনেকুৱা এটা পৰ্যায় পাইছোঁগৈ যিটো মই মানে আগৰপৰা কৰি কৰি এতিয়া মোৰ ব্লাউজ এটা মই চিলালে মানে কোনো মোৰ মোৰ খুঁত উলিয়াব নোৱাৰে একোতে মানে ভুল নহয় বুলি মই ভাবোঁ কেতিয়াবা চাদৰ পটি এটা খোৱালে মানে ক'তো বেঁকাবেঁকি আদি নহয় ক'ৰবাত আগতে যিদৰে যিখিনি উলৰ কাম কৰিলে গোঁঠা সেইবিলাক বেয়া হৈছিলে যদিও এতিয়ালৈ মানে পূৰা দক্ষ হৈ গ'লোঁ বুলি মই নিজকে ভাবিছোঁ আৰু আজিকালি মানে যেতিয়াই তেতিয়া আপোনাৰ পইচা দিয়া হওক বা এন জি অ'ৰ ফালৰপৰা বিনামূলীয়া হওক চিলাই কৰা কিবা উল গোঁঠা সেইবিলাকৰ যেতিয়া প্ৰশিক্ষণ দিয়ে মই প্ৰত্যেকটো প্ৰশিক্ষণৰ হেৰিতে ভাগ লওঁ ভাগ লৈ পেলাই সেইবিলাক মানে মোৰনো ক'ত ভুল হৈছে সেইবিলাক চাই আহি মই লগালগ নিজৰ ভুলটো শুধৰণি কৰোঁ আৰু আজিকালি ফেচবুক ইউটিউব আজিকালি সেই তেনেকুৱা সেইবিলাকত মোবাইলৰ জৰিয়তেও বহুতকেইটা মোবাইলতো চেনেল আছে সেই চেনেলবিলাক যিবিলাকত কাটিং শিকায় কিবা কৰে সেইবিলাক মই ছাবস্ক্ৰাইব কৰি থৈছোঁ আৰু সেইবিলাক ভিডিঅ'টো মই যেতিয়াই চাওঁ সেইটো কেনেকেনো কাটি দেখুৱাইছে কাপোৰত কাটিব নোৱাৰিলেও মই কাগজতে হ'লেও কাট কাটিং কৰি পেলাই চাওঁ আৰু বেলেগ বেলেগ কৌশলটো আয়ত্ব কৰাটো সেয়ে তেনেকৈয়ে মোবাইলৰ অনলাইন অনলাইনতে চাই পেলাই কিছুমান শিকোঁ আৰু এতিয়া মই মানে এনেকৈয়ে চিলাই চিলাই আৰু ব্লাউজ নিজেই চাদৰ মেখেলা সেইবিলাক কাটি কৰি চিলাই কৰি পেলাই এতিয়া মই মানে নিজকে নিজকে এগৰাকী দক্ষ নিজেই দক্ষছোঁ বুলি আৰু ভাবি ভাবিছোঁ আৰু তাৰপৰা এতিয়া দুই এপইচা পইচাও মই মানে নিজৰ নিজৰ চলি থক চলি থাকিবলৈ মানুহজনৰ ওপৰত ভৰসা নকৰাকৈয়ে চলিবলৈ মই সক্ষম হৈছোঁ চিলাই কৰি ব্লাউজ এটা এতিয়া চিলালে আপোনাৰ দুশ আঢ়ৈশ তলত নাপায়েই চিলাবলৈ আৰু আগতকৈ মই এতিয়া যথেষ্টখিনি চিলাই কৰিব পৰা হ'লোঁ